অ' অ' কোৱা আচ্ছা আচ্ছা আচ্ছা তুমি প্ৰথম যোগা কৰাৰ আগতে তুমি খোৱা বোৱাটো অলপ কনট্ৰল কৰা মাছ মাংসটো একদম কমাই দিয়া মছলা চছলা একদম নাখাবা কেইদিনমান অলপ বইল খোৱা আৰু ৰাতিপুৱা অলপ সোনকালে উঠিবলৈ চেষ্টা কৰা ৰাতিপুৱা সোনকালে শুই উঠিয়েই তুমি এগিলাচ কুহুমীয়া গৰম পানী খাবা তাত অকণমান নেমু চেপি ল'বা তেতিয়া অলপ অলপ গেছৰ প্ৰব্লেমটো ভাল পাবা আৰু যিটো বিষ হৈ আছে বুলি কৈছা যে বিষটো তোমাৰ ৰাতিপুৱা সোনকালে উঠি পিনে তুমি সূৰ্য নমষ্কাৰ গম পোৱা নহয় সূৰ্য নমষ্কাৰটো তুমি কৰিবা সূৰ্য নমষ্কাৰটো কৰিলে কাৰণ সূৰ্য নমষ্কাৰটো কৰিলে তুমি দহটা আসন তুমি এক্সট্ৰাকৈ নকৰিলেও হ'ল কাৰণ সূৰ্য নমষ্কাৰটোতে দহটা আসন তুমি থাকে যোগাসন গতিকে সূৰ্য নমষ্কাৰটো কৰিবা বাকী কৰিলে আকৌ বেক বেনো কৰিবা আসনটো অলপ কৰিবা অৰ্ধ চক্ৰাসন এইখিনি গোটেইখিনি আসন কৰিলে আৰু ভাত খোৱাৰ পিছত বা খাদ্য গ্ৰহণ কৰাৰ পিছত তুমি অকণমান হ'লেও ভৰিকেইটা পিছফালে দি মানে আঠুকাঢ়ি নহয় ঠিক আঠুকেইটা দি পিনি যেনেকৈ বহে তেনেকৈ অলপ পাঁচ মিনিট দহ মিনিটমান বহিবা আৰু ভাত খাওঁতে ভাত খোৱাৰ এক ঘণ্টাৰ আগত তুমি পানী খাবা ভাত খাওঁতে পানী নাখাবা আৰু ভাত খোৱাৰ এক ঘণ্টা পিছত তুমি পানী খাবা গম পাইছা তেতিয়া কি হয় গেছৰ প্ৰব্লেম আৰু মেইনলি গেছৰ কাৰণে তোমাৰ চাগে পিঠিৰ বিষটো হৈছে গেছৰ বহুত য'ত ত'ত বিষ হৈ থাকে গতিকে এইখিনি কৰিলেই হ'ব ঠিক আছে অ'কে অ'কে হ'ব অ'কে অ'কে ঠিক আছে হ'ব দিয়া